আচলতে ধৰ্ম বুলি ক'লে এই ধৰ্ম যোনটো বিষয় সি এটা বহুত ডাঙৰ বিষয় আৰু ধৰ্মৰ বিষয়ে ক'ব পৰা এতিয়ালৈকে আমি সেই পৰ্যায়লেকে যোৱা নাই কাৰণ ধৰ্ম এটা এনেকুৱা এটা ডাঙৰ টপিকছ যিটো আমি কেতিয়াও ঢুকি নাপাওঁ তথাপি অসমত সাধাৰণতে হিন্দু ধৰ্ম ইছলাম ধৰ্ম খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্ম এইকিটা ধৰ্মই বেছিভাগে পালন কৰা হয় আৰু এই ধৰ্মাৱালম্বীৰ মানুহখিনিয়ে ইয়াতে বসবাস কৰে গতিকে অনুশীলনৰ ক্ষেত্ৰত যদি ক'ব যাওঁ ধৰ্মই আচলতে ধৰ্মৰ সকলো ধৰ্মৰে নিয়ম থাকে বেলেগ বেলেগ ধৰণৰ নিয়ম থাকে গতিকে এই আচলতে যিখিনি নিয়ম দিয়ে সেইটো আমাৰ জীৱনত এটা অনুশীলন মানে এটা ডিচিপ্লিন আনাৰ কাৰণে আছিলে ধৰ্মখিনিৰ ধৰ্মৰ যোনটো ফৰ্মেট মানে ধৰ্মটো কেনেকে কেনেকে কৰিব লাগিব কি কৰিব লাগিব সেইটো এটা ফৰ্মেট থাকে সকলো ধৰ্মৰে বেলেগ বেলেগ ধৰণে থাকে কিন্তু সেই ফৰ্মেতটো অকল মানে আমাৰ জীৱনটো যাতে সাৱলিলভাৱে চলি যায় ডিচিপ্লিনেৰী এটা থাকে আমাৰ জীৱনটোত গতিকে সেই হিচাপে আচলতে নিয়মসমূহ বনোৱা হয় এতিয়া আমি যদি হিন্দু ধৰ্মৰ ক্ষেত্ৰত চাওঁ আমি যেতিয়া মন্দিৰত যাওঁ আমি সাধাৰণতে হিন্দু ধৰ্মৰ মানুহখিনি মন্দিৰত গৈয়ে পূজা অৰ্চনাবোৰ কৰে গতিকে আচলতে গোটেইখিনি বস্তু যদি চাব যাওঁ আমি যেতিয়া মন্দিৰ এটা মন্দিৰত যাওঁ ৰাতিপুৱা সোনকালে উঠি গা পা ধুই পেলাই এটা মনটো পৱিত্ৰ কৰি পেলাই আমি মন্দিৰত যাওঁ ধূপ ধূনা দিওঁ সেই এটা পজিটিভ এটা ভাইব মানে পজিটিভ এটা এটিটিউড মানে সৃষ্টি কৰি দিয়ে আমাৰ মনত অন্তৰাত্মাত গতিকে সেইটো এটা আমাৰ জীৱনত খুবেই দৰকাৰ কাৰণ আজিৰ দিনত যদি ক'ব যাওঁ আজিৰ এই ফাইভ জিৰ যুগত কাৰণ এতিয়া এ আই আহি গ'ল কাৰণ আমি মানুহখিনি বহুত যান্ত্ৰিক হৈ গৈছোঁ গতিকে সেই যান্ত্ৰিকতাৰ মাজত ধৰ্মৰ জৰিয়তে আমি সেই মানসিক যোনটো প্ৰশান্তি সেইটো আমি বিচাৰি পাওঁ ধৰ্মৰ জৰিয়তে এতিয়া ইছলাম ধৰ্মৰ ক্ষেত্ৰতো ইছলাম ধৰ্মত যেনেকে মছজিদত গৈ পেলাই নামাজ পঢ়ে গতিকে সেই নামাজৰ ক্ষেত্ৰতো এটা চাইণ্টিফিক আপোনাৰ বহুতখিনি বস্তু থাকে সেই নামাজৰ ক্ষেত্ৰত আমি যেতিয়া যেতিয়া মানুহে ইছলাম ধৰ্মৰ মানুহ এগৰাকীয়ে যেতিয়া নামাজ পঢ়ে বহিবলে যদি ইমান মোৰ আইডিয়া নাই তথাপিও কৈছোঁ আৰু যে মানুহখিনি যেতিয়া আঁঠু কাঢ়ি পেলাই হেৰি সেৱা লয় বা থিয় হয় উঠা বঢ়া কৰে সেই এটা মানে ডাঙৰ ফিজিকেল এক্সাৰচাইজ আচলতে আৰু চাইণ্টিফিকেলি যদি চাব যাওঁ সেইটো আমাৰ দেহত ভাল এটা মানে পজিটিভ মানে প্ৰভাৱ এটাই পেলায় সেই বস্তুটোৱে আৰু খ্ৰীষ্টান ধৰ্মৰ ক্ষেত্ৰতো একেই আমি আচলতে খ্ৰীষ্টিয়ান বুলি নহয় সকলো ধৰ্মতে ইউনিটিটো আচলতে বুজায় আমি একতা যে আৰু সামাজিকভাৱে আমি একত্ৰিত কাৰণ সমাজ এখন ধৰ্মৰ দ্বাৰাই গঠিত হয় আৰু সমাজ এখন খুবেই প্ৰয়োজনীয় কাৰণ সেই সমাজখনে আমাৰ ব্যক্তিগত জীৱনতো বহুখিনি প্ৰভাৱ পেলায় ধৰ্মই ধৰ্মৰ লগতে সমাজখনে আমাৰ ব্যক্তিগত জীৱনৰ লগত ভালেখিনি প্ৰভাৱ পেলায় আমি জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক সমাজখন খুব দৰকাৰ আৰু এই ধৰ্ম ধৰ্মৰ জৰিয়তে যিখিনি আমি অনুষ্ঠান হয় পূজা পাৰ্বণ বা ঈদৰ ক্ষেত্ৰতে কৈছোঁ আমি সেই ধৰ্মৰ জৰিয়তে একো একত্ৰিত হওঁ সকলো মানুহ আৰু যিহেতু এটা পৰিৱেশ এটা থাকে গতিকে সকলোৰে মনতে এটা প্ৰশান্তি পাওঁ এতিয়া খ্ৰীষ্টিয়ান ধৰ্ম থাকে বৌদ্ধ ধৰ্ম থাকে বৌদ্ধ ধৰ্মৰ ক্ষেত্ৰতো সেই একেটাই কথা এতিয়া আৰু এটা বস্তু বহু ক্ষেত্ৰত আমি দেখা পাওঁ যে প্ৰায়ভাগে ধৰ্মত থাকে আমি উপবাস দিওঁ গতিকে সেই উপবাস দিয়াটোও কিন্তু এটা চাইণ্টিফিক কাৰণ থাকে কাৰণ নৰ্মেলি আমি আজিকালি বিশেষভাৱে প্ৰচলিত ইণ্টাৰমিডিয়েট ফাষ্টিং গতিকে ধৰ্মৰ ক্ষেত্ৰত সেই ইণ্টাৰমিডিয়েট ফাষ্টিংটো বহুতখিনি প্ৰযোজ্য কাৰণ ইণ্টাৰমিডিয়েট ফাষ্টিঙে মানুহটো আমি যেতিয়া ইণ্টাৰমিডিয়েট ফাষ্টিং কৰোঁ মানুহটো আমি কম্পিউটাৰ যেনেকে ৰিষ্টাৰ্ট বটন আমি ইউজ কৰোঁ কম্পিউটাৰটো ৰিফ্ৰেছ কৰাৰ কাৰণে গতিকে ইণ্টাৰমিডিয়েট ফাষ্টিংটো আমাৰ দেহাটো ৰিষ্টাৰ্ট কৰে এটা ৰিফ্ৰেছমেণ্ট দিয়ে গতিকে হিন্দু ধৰ্মৰ ক্ষেত্ৰতে হওক বা ইছলাম ধৰ্মৰ যেতিয়া ৰোজা ৰাখে সেই এমাহ যেতিয়া এটা টাইমিং থাকে বাইণ্ডিং দিয়া বান্ধি দিয়া হয় সেই টাইমিঙত তেওঁলোকে উপবাস দিয়ে তেওঁলোকে ফাষ্টিংটো ব্ৰেক কৰে এই গোটেই প্ৰচেছটো এটা মানে ফিজিকেলি এটা পজিটিভ এটা মানে পৰিৱেশৰ মানে পজিটিভ এটা ভাইভ সৃষ্টি কৰে গতিকে ধৰ্মই আচলতে নিজক ভালে ৰখাৰ সমাজখন সুস্থ ৰখাৰ এটা পথ বুলি ক'ব পাৰি কাৰণ ধৰ্মৰ জৰিয়তে আমি আগৰ দিনৰ ক্ষেত্ৰতে যদি ক'ব যাওঁ আমি ধৰ্মৰ ক্ষেত্ৰত সৰু ল'ৰা ছোৱালীক মানে সৰুৰে পৰাই ধৰ্মৰ শিক্ষা ধাৰ্মিকভাৱেই মানে দিয়া হৈছিলে আজিকালি বাৰু সময় পৰিৱৰ্তন হ'ল যুগ সলনি হ'ল এতিয়া আগৰ নিচিনা নাই তথাপিও সেয়া আমাৰ দায়িত্ব কাৰণ আমি এটা কথা থাকে আাষ্টিক বা নাষ্টিক সেই কথাটো নাহে আচলতে আমি ভগৱানক বা আল্লাক বিশ্বাস কৰো নকৰোঁ সেইটো পিছৰ কথা কিন্তু ধৰ্মই এটা ধৰ্মই যেতিয়া যিখিনি নিয়ম বান্ধি দিয়ে আচলতে সেই নিয়মখিনি চলিব পাৰিলে আমাৰ জীৱনটো সঠিকভাৱে পাৰ হয় বুলি পাৰ হ'ব বুলি মই ভাবোঁ এইকাৰণে আচলতে এতিয়া অন্ধবিশ্বাস নহয় আচলতে কিছুমান আচলতে সেই সময়ত যিমান ধৰ্মৰ জীৱনখিনি নীতি নিয়ম থাকে সেইবোৰ এনেকুৱাকে বনোৱা হৈছে যাতে আমাৰ মানে দৈনন্দিন জীৱনত খুব দৰকাৰ হয় সেয়া আমাৰ দেহৰ ক্ষেত্ৰতে হওক বা মনৰ ক্ষেত্ৰতে হওক মানসিকভাৱেও আমাক বহুতখিনি সকাহ দিয়ে এটা মেণ্টেল এক্সাৰচাইজ বুলি ক'ব পাৰোঁ গতিকে তেনেকুৱা ধৰণৰ কথা আৰু বিশেষকে আমি যেতিয়া মন্দিৰত যাওঁ বা চাৰ্চত যাওঁ বা মছজিদত যাওঁ তেতিয়া আমি বহু ধৰণৰ মানুহ লগ পাওঁ বহুতখিনি মানুহ লগ পাওঁ গতিকে সেই এটা যেতিয়া লগ পাওঁ সেই যোনটো মানুহৰ মাজত কথা বাৰ্তাৰ আদান প্ৰদান আৰু সেই এটা যোনটো যিটো এটা আন্তৰিকতাৰ এটা সৃষ্টি হয় এটা মানে উৎসৱমুখৰ এটা যেতিয়া পৰিস্থিতি সৃষ্টি হয় গতিকে সঁচাকে আমাৰ যিখিনি আজিৰ যি সময়ত যিখিনি আমাৰ ব্যস্ততা যিখিনি আমাৰ যান্ত্ৰিকতা মই ভাবোঁ ধৰ্মৰ জৰিয়তেহে সেইটো দূৰ কৰিব পাৰি কাৰণ আমি আজিকালি ইমানেই ব্যস্ত হৈ গৈছোঁ যে আমি শান্তি বিচাৰি ফুৰোঁ শান্তি বিচাৰি আমি পাহাৰত যাওঁ কিন্তু শান্তিৰ কাৰণে আমি পাহাৰত যোৱাৰ দৰকাৰ নাই আমি সেয়া মন্দিৰ হওক বা মছজিদ হওক বা চাৰ্চেই হওক গিৰ্জাই হওক আমি সেই শান্তিটো আমি তাতে বিচাৰি পাম গতিকে ধৰ্ম ধৰ্মৰ অনুশীলন বুলি কৰিলে সেইটোৱেই হয় যে আমি হিন্দু ধৰ্মৰ মানুহখিনি মন্দিৰত যাওঁ ইছলাম ধৰ্মৰ মানুহখিনি মছজিদত যাওঁ খ্ৰীষ্টিয়ানখিনি আপোনাৰ গিৰ্জাত যাওঁ গতিকে সেয়াই ধন্যবাদ